আমিতো গাঁৱলীয়া মানুহ গতিকে আমাৰ নিজৰ ঘৰত খেতি পথাৰ আছে আৰু খেতি হালোৱা ৰাখোঁ হালোৱাই খেতি কৰে কৰিলেও আমি ঘৰৰ মানুহ লগত যাবই লাগিব গৃহস্থ নগ'লেতো আৰু অকলে খেতি হালোৱাৰ ওপৰত এৰি দিলে নহ'ব গতিকে ৰাতিপুৱা সেইদৰে হালোৱা পথাৰলৈ যায় তাৰ পাছত হাল বাই যেতিয়া মাটি হ'ব তেতিয়া বোকা দিবৰ হ'ব তেতিয়া বোকা দিবৰ হ'বত সেইদৰে কাম কৰা মানুহখিনি পথাৰলৈ যায় মানে কঠিয়া তুলিবলৈ কিন্তু খেতিতটো অকলে কঠিয়া তুলিবলৈ মানুহ এৰি দিলে নহ'ব থাকিব লাগিব লগতে তাতে লগতে থাকোঁ থাকি মেলি পেলায় আকৌ আহোঁ সেই তেনেকৈ পেলাই কঠিয়া তোলা হয় তাৰ পাছত আকৌ ৰোৱনী ৰোৱা দিন হ'ল ৰোবলৈ হ'ল ৰোওঁতে সেইদৰে ৰাতিপুৱা ৰোৱনী পথাৰলৈ পঠালোঁ সোনকালে পথাৰলৈ গ'ল তাৰ পাছত আমিও পিছত নিজেও পিছত আৰু গৈ পেলাই তামোল চালি চাহ জলপান আদি লৈ পেলাই পথাৰলৈ যাওঁ পথাৰত সেয়া ৰোৱনীৰ লগতে ৰোৱনীয়ে চাহ জলপান খায় চাহ তাহ খাই ৰোৱনীয়ে ৰোব কঠিয়া হালোৱাইও হাল সামৰি লৈ তেওঁলোকে কঠিয়া তুলিব সেইবোৰতো আৰু অকলে এৰি দিব নোৱাৰি চব পইচা পাতিৰ কথা গতিকে নিজেও লগত থাকিব লাগে সেয়ে আমি লগতে তাত থাকি পেলাই নিজে বৰকৈ নকওঁ যদিও ইনেই দেখুৱাই মেলি এনেকৈ কৰ তেনেকৈ কৰ কৈ মেলি কঠিয়াও কোনখিনি কেনেকৈ তোলিব লাগিব ক'ত কেনেকৈ ৰোব লাগিব কোন জেগাত কেনেকুৱা কঠিয়া ৰোব লাগিব ইত্যাদিবিলাক পৰামৰ্শ দিয়া হয় দি পেলাই তেনেকৈ তেওঁলোকে কঠিয়া আদি ৰোৱে সেই দুপৰীয়া আকৌ ঘৰৰ পৰা ভাত লৈ যাব বনাই মেলি ঘৰত থকা ল'ৰা ছোৱালীয়ে ভাত নি তাত দিবগৈ দি পেলাই ভাত চবেই মিলি জুলি ৰোৱনীয়ে হালোৱাই ভাত পানী খালে খাই হালোৱাই ভাত পানী খাই লৈ পেলাই অকমান জিৰণী ল'লে লৈ তাৰ পৰা কঠিয়া তুলিবলৈ গ'ল মই তাতে বহি থাকিলোঁ থাকি পেলাই কি কৰিছে কি নাই চাই মেলি ক'ত কেনেকৈ কি কঠিয়া ৰুব সেইবিলাক পৰামৰ্শ দি লগতে থাকি একে গধূলি আৰু তিনিটা চাৰিটা বজাত আৰু আকৌ ৰোৱনী ৰোৱনী হালোৱাৰ লগতে ঘৰলৈ ঘূৰি অহা হয় আৰুনো আমি কেনেকৈ হেৰি কৰিম খেতিকণতো ভাল হ'বই লাগিব অকল লোকৰ ওপৰত এৰিলে খেতি নহ'ব সেইকাৰণে ৰোৱনী হালোৱাৰ লগতে থাকি মেলি আৰু খেতি সমাধা কৰা হয় আৰু তাৰ লগতে এইবোৰ কৰাৰ লগতে আমাৰ দেহাৰ স্বাস্থ্যৰ কাৰণেও ভাল অহা যোৱা কৰাতো আমাৰ এটা ব্যায়াম হয় বা কঠিয়া চাপৰি মেলি কঠিয়া দুই আশী চাৰি আশী ৰোৱা হয় সেইটো এটা ব্যায়াম হয় গতিকে সেইবিলাক আকৌ দোৱাৰ দিনত সেইদৰে আঘোণ মহীয়া ধান পকিব পকিলেও সেইদৰে ৰোৱনী দাৱনীক এৰি দিব নোৱাৰি লগতে ৰাতিপুৱা নটা বজাতে চাহ তাহ লগত লৈ দাৱনী লগতে গুচি যাওঁ গুচি তাত গৈ থাকি দাৱনীৰ লগতে ধান দাওঁ দুপৰীয়া ঘৰৰ পৰা আকৌ ভাত পানী দিব সেয়া খাই বই ল'ব লৈ আকৌ ধান দাব ক'ত কেনেকৈ ধান কেনেকৈ থব লাগিব কোন যে কোনডৰা দাব হৈছে কোনডৰা নাই হোৱা সেইবোৰ দেখুৱাই মেলি লৈ লগতে ধান দাই মেলি লৈ আৰু গধূলি ৰোৱনী দাৱনীৰ লগতে আকৌ ঘৰলৈ অহা হয় এনেকৈ অহা যোৱা কৰা আমাৰ এটা ব্যায়াম হয় আৰু এটা কাম শিকাও হয় লগৰকেইটা শিকোৱাও হয় তেনেকৈ চলি থাকে আৰু